মই ক্ৰীড়া ক্লাবৰ সৈতে জড়িত হয় ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ মই ক্লাবৰ লগত জড়িত আৰু ক্লাবত মই কেতিয়াবা খেলিবলৈ যাওঁ খেলিবলৈ গৈ মই বহুত শান্তি অনুভৱ কৰোঁ আৰু মই কিতাপৰ বিভিন্ন ধৰ দেশৰ জেগাৰ মানুহ লগ পাওঁ আৰু সেই মানুহৰ লগত চিনা পৰিচয় হওঁ আৰু ক্লাবত মই ভলী খেলোঁ লুডু খেলোঁ আৰু লুডু খেলোঁ চেষ্ট খেলোঁ আৰু ক্লাবত খেলি মনৰ বুদ্ধি বিকাশ হয় আৰু বহুত ভাল লাগে ক্লাবত গৈ বিভিন্ন ঠাইৰপৰা মানুহৰপৰা লগ পাব পাৰি আৰু ক্ৰীড়া ক্লাবত খেলিলে মানুহৰ মন বুদ্ধি এইবিলাক ভাল হৈ থাকে আৰু বিভিন্ন ঠাই মানুহৰ লগত লগ পাব পাৰি ঠাণ্ডাৰ দিনত আমি সদায় ক্লাবলৈ যাওঁ ক্লাবত গৈ খেলা ধূলা কৰিলে মানে মনৰ বুদ্ধি বিকাশ হয় আৰু ক্ৰীড়া ক্লাবৰ লগত আমি জড়িত আৰু তেনে খেল খেলিলে আমাৰ ভাল হয় মন বুদ্ধিবোৰ ভালে লাগে আৰু বুদ্ধি বিকাশো হয় আমাৰ ইয়াতো এখন সৰু ল'ৰা ছোৱালীৰ কাৰণে তাৰ শিশুৰ কাৰণে এটা ক্লাবৰ প্ৰয়োজন হৈ আছে সেই বিষয়েও আমি বিভিন্ন শিক্ষজনৰ লগত আমি কথা পাতিছোঁ আৰু যে আমাৰ ইয়াতো এটা মানে ডিব্ৰুগড় সৰু ল'ৰা ছোৱালীৰ কাৰণে এটি ক্লাবৰ প্ৰয়োজন কাৰণ খেলা ধূলা কৰিলে মানুহৰ বুদ্ধি বিকাশবিলাক ভাল হয় বুদ্ধি বিকাশ হ'লেহে মানুহৰ সুস্বাস্থ্যৱান হৈ থাকে শৰীৰ সৰু ল'ৰা ছোৱালীক খেলা ধূলাৰ বহুত প্ৰয়োজন হৈ থাকে প্ৰয়োজন হয় স্বাস্থ্যৱান হয় সিহঁতি ভাল হয় ভাল হয় আৰু চেচ খেলিলে মানুহৰ মনৰ যিটো সঠিক বিকাশ হয় মনৰ যিটো বিকাশ সেইবিলাক বিকাশো হয় সেয়ে আমি মানে ক্ৰীড় খেলিব লাগে আৰু ডিব্ৰুগড় ডিব্ৰুগড় মিলনজ্যোতি সংঘই মিলনজ্যোতি সংঘই খেলাৰ বহুত গুৰুত্ব দিছে আৰু অত্যাধুনিক খেলাৰ সা সুবিধা প্ৰদান কৰিছে